যোগাসনৰ অভ্যাসৰ পিছত মই বহুখিনি ভাল পাইছোঁ আগতে মোৰ ওজনটো বহুত আছিল কিন্তু যেতিয়াৰ পৰা মই যোগাসন অভ্যাস কৰিলো তাৰপিছৰ পৰা অলপ ওজনটো কম হোৱা যেন লাগিছে আৰু মোৰ কঁকালৰ বিষ আছিল আগতে এই যোগাসন কৰা পাছৰ পৰা কঁকালৰ বিষটো কম পাইছোঁ মনবোৰো ভাল লাগি থাকে ভালকৈ টোপনিও আহে আজিকালি